অ' আচ্ছা আচ্ছা থেংক ইউ মানে আপোনাৰ আপোনাৰ কেতিয়াৰ পৰা হৈ আছে ডাইবেটিচটো অঁ এতিয়া মানে বেছিকৈ হৈছে নেকি আচ্ছা আচ্ছা অকে মানে মই মানে গুৱাহাটীত বঢ়ো ওৱান উইকত দুদিনকৈ গুৱাহাটীৰ পান বজাৰত বহোঁ থাৰ্ছডে এণ্ড ছেটাৰডে তো মৰ্ণিং মই টেন টু টেন টু থ্ৰী পি এম থাকি দিওঁ তো আপুনি তেতিয়া আহিব পাৰিব আৰু এনেই আপুনি মোক কওকচোন মানে আপোনাৰ মানে মই বেছি আৰু ৰেডি হৈ থাকিব পাৰিম আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে আপোনাৰ আৰু কি কি প্ৰব্লেম হৈ থাকে আচ্ছা আচ্ছা অঁ আপুনি কিবা টেবলেট ইউজ কৰে নেকি ডাইবেটিকছৰ কাৰণে অঁ অঁ মানে টেবলেটটো কানটিনিউ কৰি থাকে নে আপুনি মানে মাজে মাজে খাই যেতিয়া বেছি হয় নে কনটিনিউ সদায় কৰি থাকে অঁ আচ্ছা আচ্ছা আচ্ছা আচ্ছা অ'কে আৰু চেনি আলু এইবোৰটো নাখায় চাগে আচ্ছা অ'কে অ'কে ডেন আপুনি আহিব আমি ভালকৈ আৰু বেছি ভালকৈ কথা পাতিম ফোনতটো আৰু ইমানখিনি কথা পাতিব নোৱাৰি আপুনি থাৰ্ছডে য়া ছেটাৰডে মই আপোনাৰ এপইণ্টমেণ্টটো কোন দিনা ৰাখিম থাৰ্ছডে অৰ ছেটাৰডে অ'কে অ'কে অ'কে অ'কে ঠিক আছে থেংক ইউ